অঁ হেল্ল' অঁ এই অ'টো ড্ৰাইভাৰজন নহয় জানো অঁ হয় হয় মই গৌৰীসাগৰলৈ যাব লাগিছিল আপুনি কিমান ল'ব বাৰু অঁ নাই মই অকল যামহে সাতশ টকাত অঁ বাৰু ঠিক আছে ছশ টকাত হ'বনে হ'ব বাৰু ছশ পঞ্চাছ টকা দিয়া হ'ব বাৰু মোকহে নিব লাগিব আপুনি লগৰজন হয় মোৰ লগৰজন নাই লগৰজন বাটৰ পৰা উঠিব তেওঁৰ পৰা কিন্তু ভাৰা ল'ব নোৱাৰিব খালি অঁ হয় হয় হয় অঁ হ'ব শুনিছোঁ কওক কওক অ' হয় নি আপোনাৰ সেইটো চৰ্ত আছে ন অঁ অঁ আপুনি কিমান সময়ৰ পাছত আহি পাব বাৰু অঁ আৰু অঁ আৰু মই পঞ্চল্লিছ মিনিটৰ পাছত মই ইয়াৰ পৰা ওলাই যাম গতিকে আপুনি ভিতৰত আহি পাব ঠিক আছে ধন্যবাদ মই এড্ৰেছটোতো আপুনি পাইছেই ছাগৈ ঠিক আছে আহি যাব ধন্যবাদ